মই আপোনাৰ অ'ট'খন বুক কৰিব বিচাৰিছিলোঁ নটামান বজাত কেঁকুৰীৰপৰা মৰিধললৈ আপুনি অলপ সোনকালে আহি পাবহি নে মোৰ অলপ ইমাৰজেঞ্চি হৈছিলে